অঁ কওক অঁ তাকে মই সেইদিনাখনি আপোনাৰ লগত কথাটো পাতিছিলে অকণমান কে তুমি মোলৈ পিছত ফোন কৰা কথা তাৰ পৰা কি ভাবিলে কওকচোন

পাতিব লাগিব অঁ আৰু হেৰি চাবছিডিৰ ব্যৱস্থা কিবা আছে নেকি

কৰিব লাগিব তাকে হেৰি আমি এতিয়া সদ্যহতে আমাৰ মানে প্ৰাৰম্ভিক পৰ্যায়ত আমি কেইটামান পোৱালি আনিলে ভাল হ'ব বাৰু তাকে আৰু আমাৰ

কাৰণে বঢ়াই গৈ থাকিম হয় আমাৰ কথাটো হৈ গ'ল কি এতিয়া আমি যিটো এতিয়া এইটো ষ্টাৰ্ট কৰিম মানে এই গাহৰি ফাৰ্মটো তাৰ আগতে এটা কাম কৰিলে কেনেকুৱা হয় এই এই গাহৰি মানে পালনৰ ওপৰত মানে প্ৰশিক্ষণ দি থকা হৈছে প্ৰশিক্ষণটো যদি আপুনিয় মই ভালকৈ লৈ লওঁ

যিখিনি অঁ অঁ যিখিনি আমাৰ পটকে ধৰি লওক ডাঙৰো হয় আৰু যিটো আমাৰ মানে বজাৰত চাহিদা আছে আমি সেইটো প্ৰজাতিৰ ওপৰত আমি হেৰি কৰিব লাগিব বিজনেছ ষ্টাৰ্ট কৰিব লাগিব গতিকে এতিয়া আমাৰ যিখিনি থলুৱা প্ৰজাতিৰ গাহৰি যিখিনি আমাৰ গাঁৱলীয়া মানুহখিনি বা আমাৰ যিখিনি মানুহে এতিয়া সচৰাচৰ পোহ পাল কৰে সেইখিনি কথাটো অকণমান বেলেগ

আৰু ভকচিন চেকচিনখিনি আমাৰ ভেটনেৰি ডক্তটৰ লগত কথা পতা আপোনাৰ ভেটেনেৰি ডক্তৰ চিনাকি আছে নেকি ভাল

অঁ গতিকে তেওঁ লগত পাতি আমি তেওঁলোকক এটা মাহেকীয়া বেছিছত আমাৰ গাহৰিখিনি এবাৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব লগতে ভেকচিন চেকচিন কেনেকৈ কি মৰা হয় নহয় জানো সেইখিনিৰ ওপৰতো কথা পাতিব লাগিব মানে আমি কৰিছোঁ যেতিয়া কামটো ভালকে কৰিম আৰু এনেই ধৰি লওক এনেই হেৰি কৰি লাভ নাই কষ্ট কৰিবই লাগিব আৰু কষ্ট কৰিবলে হ'লে কষ্টটো কৰাৰ লগতে আমাৰ ভালকে বস্তুৰটো ওপৰত একদম নলেজ থাকিব লাগিব মানে জ্ঞান থাকিব লাগিব যে কি হ'ব কি নহ'ব আৰু এনেকে এনেই এনেকে মানে ষ্টাৰ্ট কৰিলে নহ'ব সেইকাৰণে মই যে আপোনাক কৈ আছোঁ আমি এজন এটা মানে ট্ৰেইনিং এটা লৈ লওঁ মই এদিন কোনোবা এটা ল'ৰাই কৈছিলে দেই মোৰ লগৰ এটা এনেই কোনে এনেকে কৈছিলে যে এনেকে মোক সি কৈছিলোঁ বোলে পংকজ মই হেৰি কৰোঁ নেকি এইটো কি কয় গাহৰি ট্ৰেইনিং এটা ল'ও নেকি গাহৰি পালনৰ মই তেতিয়া কথাটো বৰ ইমান নেভাবিলো বুলি হ'ব চোন এতিয়া মোৰ সময়ো নাই পিছত চিন্তা কৰিম বোলে এনেকুৱা গাহৰি পালনৰ হেৰি এটা দি আছে প্ৰশিক্ষণ এটা দি আছে ত' লৈ থ'ব পাৰ কিমান পোন্ধৰশ টকা নে কিমান দিব লাগে বুলি কৈছিলে প্ৰশিক্ষণটো কাৰণে অঁ তাৰপৰা তেওঁলোকে এখন চাৰ্টিফিকেটটো দিব আপোনাক ইমান দিনিয়া ট্ৰেইনিং এটা দিয়া হ'ল মানে গাহৰি পালনৰ ওপৰত মানে এটা চাৰ্টিফিকেট এখনো দিব সেইখনো আমাৰ পিছত কামত দিব অঁ খোৱা লোৱা কৰিব আমি যিহেতু অঁ আমি ট্ৰেইনিং আছে সেইটোৰ ওপৰত সক্ষম হ'ম সক্ষম হ'ম গতিকে আৰু আৰু সেইটোতো আছে বাৰু আৰু বেলেগকে কিবা ভাবিব পৰা যায় নেকি আপোনাৰ সেই আপুনি যে মোক দেখাইছিলে সেই মাটিডোখৰ কথা যে কৈছিলে আপোনাৰ সেইডোখৰত কিমানমান মাটি আছে বাৰু ডেৰ দুই বিঘামান মাটি আছে ন তাৰপিছত এতিয়া কথাটো হৈ গ'ল কি ঘৰটো ভালকৈ বনাব লাগিব

এতিয়া আমি প্ৰশিক্ষণটো ল'মেই বাৰু প্ৰশিক্ষণটো লৈ আপুনি এনেও বস্তু খবৰ খাতি কৰিবচোন আমাক কোনটো প্ৰজাতি গাহৰি আপোনাৰ বেছি ভাল হয় ধৰি লওক সোনকালে কোনটো ডাঙৰ হয় যিবিলাক কোনটো প্ৰজাতিবোৰ বেমাৰ চেমাৰবিলাকো ইমান বিশেষকে নহয় কিছুমান প্ৰজাতিৰ বেমাৰ খুব হয় গতিকে কোনটো প্ৰজাতি বেমাৰে কম হয় আৰু মানে সেই সোনকালে ডাঙৰো হয় তেনেকুৱা প্ৰজাতি আপুনি এনেও খবৰ ময়ো ল'ম বাৰু আপুনিও খবৰ খাতি কৰিবচোন বাৰু লাগিব অঁ আৰু অঁ আৰু হেৰি নহয় আমি চাই লও এতিয়া আৰম্ভিক পৰ্যায়ত আপুনিই মই চলাম আৰু এজন ধৰি লওক আৰু ইমান লাগি থাকিবলৈ সময় নহ'ব মোৰো ইমান লাগিব অকণমান চোৱা চিতা কৰিবলৈ আৰু কোনোৱা এজন ল'ৰা ৰখাব লাগিব চাগে নহয় জানো নহ'ব নহ'ব সিহঁতক চোৱা চিতা কৰিব মেলিবলৈ দানা চানা দিবলৈ মেলিবলৈ আমি বস্তুখিনি চাই থাকিব আৰু অঁ ঠিক আছে ঠিক আছে তাৰ আগতে আমি এইটো ল'য় লওঁ এই ট্ৰেইনিংটো ল'য় লওঁ তেতিয়া আমাৰ খন থাকিলে আমাৰ লোন ল'বলৈ সুবিধা হ'ব গম পাইছেনে অঁ ঠিক আছে হ'ব দিয়ক পিছত পাতিম বাৰু